সাংস্কৃতিক বুলি ক'লেতো বহুতেই আছে যেনে এতিয়া আমাৰ বছৰটোত বিভিন্ন ধৰণৰ বিহু বিহুটো আমাৰ মেইন বিহুটো লাগিবই কাৰণ বিহু বুলি ক'লে আমি ক'ব নোৱাৰোঁ কাৰণ বিহু আমাৰ অসমীয়া বুলিয়েই নহয় বিহু বহুত চবেই সকলোৱেই মানে তাৰ উপৰি বিহু পূজা বিয়া সেইবোৰ নিয়ম নীতিৰে ভৰা আমি এতিয়া গাঁৱৰ মানুহ গাঁৱত থাকি ভাল পাওঁ গতিকে কিছুমান এতিয়া ভাল ভাল ঘৰৰ ল'ৰা ছোৱালী পঢ়ি শুনি বাহিৰত থাকিছে থাকি কৰি কিছুমান বিহুৰ বিষয়ে গৰু গা ধোৱা বিহুৰ নিয়ম নীতি কি ভেলাঘৰ মানে কি সেইবোৰ নাজানে কাৰণ বাহিৰত থাকে মাক বাপেকৰো সময় নাই সেইবোৰ দেখুৱাবলৈ কাৰণ মাক বাপেকে নিজৰ কামত ব্যস্ত ল'ৰা ছোৱালীকনো কি শিকাব বিহু বুলি ক'লে আহে আৰু খানা খালে গ'ল আৰু ভেলাঘৰ কি ভেলাঘৰ ভেলাঘৰ আচল সেই কথাটোনো কি সেইবোৰটো নাজানে কাৰণ সেইবোৰ শিকিবলৈ জানিবলৈ বুজিবলৈ বহুতেই মানে কম সময় তাহাঁতৰ আহিলে মাকহঁতৰ মতে আহিব ল'ৰাটোয়ে ভাতসাঁজ খাব যাব আৰু ল'ৰাটো বা ছোৱালীজনীয়ে ঠিক তেনেকুৱাই আৰু এতিয়া আৰু বুজাই থাকিবলৈ সময় নাই ঠিক তেনেকে ভেকুলী বিয়া শুনিহে থাকোঁ এতিয়া কিছুমান ল'ৰা ছোৱালীয়ে এই এইবিলাক ভেকুলী বিয়া পাতিনো কি হ'ব আজিকালি দিনেই এনেকুৱা চলি আছে পৃথিৱীখনেই ধ্বংস মানে আধাখিনি কিবা হৈ গৈ আছে ভেকুলী বিয়া যেতিয়াই তেতিয়াই বৰষুণ এজেগাত বৰষুণ দিলে এজেগাত ৰ'দ দিয়ে সেইটো কাৰণে বতৰৰ মানে কি সেইবিলাক মানি নচলে আৰু আজিকালিৰ ল'ৰা ছোৱালীয়ে চব নিজেই কৰি থকা কৰ্ম এনেকুৱা বুলি ভাবে কাৰণ বতৰে তেনেকুৱা আজিকালি কিবা এনেকৈয়ে থাকে আৰু আৰু নামঘৰত কিছুমান বাৰ্ষিক নিয়ম থাকে সেইবোৰো ল'ৰা ছোৱালীয়ে নেদেখে নেজানে সেইবোৰ জানিব লাগে সেইবোৰ চব পাহৰিছে গাঁৱৰ ফাংচন এখন চাবলৈ হ'লে মানুহ নাথাকে পাতিবলৈ মানুহ নাথাকে কিবাকিবি কৰি পাতিবলৈ হ'লেও মানুহৰ হাই হুলস্থুল হাই কাজিয়া সেইবোৰ বিভিন্ন ধৰণৰ আৰু আৰু ভাওনা এখন সাংস্কৃতিক ভাওনা আমাৰ গাঁৱৰ নামঘৰত ভাওনাৰ আজিকালি পাৰ্ট ল'বলৈ মানে যিবিলাক মানুহে ৰোলছ লয় ধৰ কৰে ভাওনাৰ পাৰ্ট লয় সেইবোৰকে নেজানে কি কৰিমনো কিছুমানে চখত আহে একো নেজানে কাৰণ মেইন কথাটোৱে বুজি নেপায় ভাওনা কি কেনেকে কৰে কি ধৰণৰ সেইখিনি বুজিলেহে আচল কথাটো জানিব ঠিক তেনেকুৱা আজি কালি ল'ৰা ছোৱালীয়ে মানে সকলোখিনি পাহৰিছেই সাংস্কৃতিকৰ বিষয়ে কাৰণ চবে পঢ়া শুনাত ব্যস্ত হৈছে নিজৰ কামৰ কাৰণে ব্যস্ত থাকে সেইটো কাৰণে সকলো এতিয়া পাহৰিছেই আধা আধি আৰু ঠিক তেনেকুৱাই আৰু এতিয়া ইমান পাহৰাটোও বেয়া কাৰণ গাঁৱৰ কথা কিছুমান গাঁৱত জন্ম গাঁৱৰ হৈ কিছুমান মনতো ৰাখিব লাগে ইমান পাহৰিলেও বেয়া সেনেকে থাকিব লাগে আৰু সকলো ফালৰ পৰাই গোটেইখিনি পঢ়িলেই যে হ'ব সেইটো নহয় গোটেইখিনি ৰাখিব লাগে আৰু ধৰি বান্ধি তেতিয়াহে এখন গাঁও হৈ বা সাংস্কৃতিৰ বিষয়ে মনত থাকিব সকলোৰে